উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰদলি গুৱাহাটী মহানগৰ এই গুৱাহাটী মহানগৰ বিখ্যাত বিভিন্ন পৰ্যটনস্থলীৰ বাবে গুৱাহাটী মহানগৰখন বিভিন্ন পৰ্যটনস্থলীৰ বাবে বিখ্যাত বিশেষকৈ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে অৱস্থিত কামাখ্যা দেৱালয় বা কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰত বিভিন্ন দেশ বিদেশৰ ভক্তই আহি এই ঠাই পৰিভ্ৰমণ কৰে ইয়াৰ লগতে আছে গুৱাহাটী মহানগৰত আন এক বিশেষ ঠাই সেয়া হ'ল গুৱাহাটী মহানগৰ চিৰিয়াখানা চিৰিয়াখানাতো বিভিন্ন ধৰণৰ দেশ বিদেশৰ মানুহে আহি ইয়াত ভিৰ কৰা আমি পৰিলক্ষিত হৈছোঁ তাৰোপৰি উমানন্দ পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ ইয়াতো বিভিন্ন দেশৰ পৰা পৰ্যটক আহি ইয়াত ভ্ৰমণ কৰা আমি পৰিলক্ষিত হৈছোঁ আৰু ইয়াৰ জনপ্ৰিয়তাও বহুত তাৰোপৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ যিটো পাঞ্জাবাৰীত অৱস্থিত তাতো বিভিন্ন ধৰণৰ পৰ্যটক আহি পৰিভ্ৰমণ কৰা আমাৰ পৰিলক্ষিত হৈছে ইয়াৰ ভিতৰত জনপ্ৰিয়তাৰ শিখৰত আছে গুৱাহাটী মহানগৰৰ মাজ মজিয়াত অৱস্থিত তাৰকাগৃহ এই তাৰকাগৃহটো বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে আহি ইয়াক পৰ্যবেক্ষণ কৰা আমাৰ পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ মঠ মন্দিৰৰ লগতে বিভিন্ন পাৰ্ক আদি জনপ্ৰিয়তাৰ শিখৰত আছে গতিকে গুৱাহাটী মহানগৰত ভ্ৰমণৰ বাবে পচন্দ কৰিবলগীয়া ঠাই বিভিন্ন ঠাইত আছে গতিকে বিভিন্ন পৰ্যটকে আহি গুৱাহাটী মহানগৰত পৰ্যটনৰ ক্ষেত্ৰত বিশেষ আনন্দ পোৱা আমি পৰিলক্ষিত হৈছোঁ